হেল্ল' অঁ বৰদেউতা অঁ মোৰ মোৰ এটা এডখৰ মাটি আছে সেই মাটিডখৰ মানে মোৰ পাপাৰ নামৰ পৰা মোৰ নামত মানে নামজাৰি কৰাব লাগে ত' সেই প্ৰচেছখিনি মই নাজানো তো কেনেকৈ মানে কি প্ৰচেছত যাব লাগিব মোৰ পাপাৰ পৰা মোৰ নিজৰ নামত মাটিডখৰ নামজাৰি কৰাব কাৰণে

অঁ অঁ খাজনা দিয়া আছে

আপুনি বা কোনদিনা ফ্ৰী থাকে কাৰণ ফ্ৰী থাকিলে একেলগে যাব লাগিব

অঁ অঁ অঁ অঁ অঁ

অঁ অনলাইন এপ্লাই এপ্লাই কৰিলেও হ'ব মানে নগ'লেও হ'ব গোৱালপাৰা আচ্ছা তাৰপিছত কি চা চাৰ্কল অফিচত যাব লাগিব

অঁ অঁ

অঁ অঁ অঁ আৰু বেলেগ একো নাই সেইখিনিয়ে সুধিব লগা আছিল মানে মোৰ নামতে কৰিব বিচাৰিছিলোঁ তো মই ভালকৈ প্ৰচেছখিনি নাজানো সেইকাৰণে আপোনাৰ পৰা সুধিছোঁ আৰু কেনেকৈ কেনেকৈ কি কি কৰিব লাগিব নালাগিব অঁ অঁ হ'ব দিয়ক আপুনি যেতিয়া ফ্ৰী হয় তেতিয়া গুচি যাম অঁ ঠিক আছে দিয়ক